গান গোৱা মোৰ এটি হবি হয় মই গান গাই ভাল পাওঁ আৰু প্ৰথমবাৰৰ বাবে মই মোৰ যাৰ ওচৰত ঠিয় দিছিলোঁ গান গাবলৈ প্ৰথম বাৰ যেতিয়া মই গান গাবলৈ ঠিয় দিলোঁ মনত ভয় এটা অনুভৱ কৰিছিলোঁ বাট মই মোৰ চাৰ্চত মই আছিলোঁ আৰু সেইটো সময়ত মই লগে লগে প্ৰাৰ্থনা কৰিলোঁ যে মই আগফালে গৈছোঁ বহুত মানুহ আছে তাৰ আগত গৈ মই অকলে গান গোৱাটো ইমান এটা সহজ নহয় তথাপিও মোৰ এইটো হবি যে মই গান গাম আৰু মই এইটো সময়ত প্ৰাৰ্থনা কৰি গান এটা গালোঁ আৰু চবে মনে মনে শুনি আছিলে মোৰ গানটোলৈ চাই আছিলে মই কেনেকুৱা গাই আছোঁ সেই গানটো গোৱাৰ সময়ত মই ভয় অনুভৱ কৰিছিলোঁ তথাপিও মই বেষ্ট ফিল কৰিলোঁ মোৰ মনত যে মই আজি মোৰ যিটো হবি নেকি মই সেইটো মানুহৰ আগত মই প্ৰকাশ কৰিলোঁ আৰু মই ফুল কনফিডেঞ্চ বুলি ক'লে ভাল হ'ব ছ' মই সেইদিনাখন মই প্ৰথমবাৰৰ বাবে চাৰ্চৰ আগত ঠিয় দিলোঁ ছিংগিং কৰিলোঁ গান গালোঁ আৰু মই নিজকে বেটাৰ ফিল কৰিলোঁ সেইটো সময়ত আৰু মই ভাবোঁ যে সেই ছংটোৱে হয় নেকি বা গান গোৱা প্ৰক্ৰিয়াটোৱে হয় নেকি যে মই যদি মই মোৰ জীৱনটোক মানে মই গানত সন্নিৱিষ্ট কৰোঁ গানটো লৈ লক্ষ্য কৰি মই মোৰ জীৱনৰ প্ৰক্ৰিয়াটো মই চলাই লৈ যাওঁ ছ' মই ডাঙৰ গায়িকা হিচাপে ময়ো প্ৰমাণিত হ'ম ছাগৈ যি কি নহওক মই গান গাওঁ আৰু গান গাই ভাল লাগে মোক আৰু মই মোৰ লগৰীয়া কেইজনীৰ লগতো মই সিহঁতকো কওঁ দেই মই গান গাই মোক ভাল লাগে আৰু মই ভাবিছোঁ যে মই গান গায়ে মোৰ জীৱনৰ যিটো প্ৰক্ৰিয়া মই আগুৱাই লৈ যাম বুলি তাকে আৰু গান আৰু যিখিনি লিৰিক্ছ সুৰ সেইখিনি মই ভালকৈ ল'ব পাৰোঁ বহুত সহজতে আজি যায় মাইণ্ডত মোৰ কেনেকৈ আজিলৈকে বাৰু মই নিজেই গান লিখি পোৱা নাই বাট যেতিয়া পৃথিৱীত ইমান ডাঙৰ ডাঙৰ ছিংগাৰ আছে আমাৰ খ্ৰীষ্টীয়ানেই হওক বা আধুনিকেই হওক মানে সিহঁতৰ যিখিনি গান আছে সেই গানখিনি শুনিয়েই মই গাওঁ আৰু যিখিনি লিৰিক্ছ যিখিনি সুৰ তাত হ'লেও মই মোৰ মাইণ্ডত পতককৈ আহি যায় মানে কেনেকুৱা কৰি গাব লাগে আৰু মই গাই ভাল পাওঁ সেইদিনাখনো প্ৰথমদিনৰ বাবে ঠিয় দিলোঁ ভয় ফিল কৰিলোঁ ভয় অনুভৱ হ'ল তথাপিও মই প্ৰাৰ্থনা কৰাৰ লগে লগে মই ভালদৰে গাব পাৰিলোঁ আৰু মই তাৰে পিছৰ পৰা মই সাহস ফিল কৰোঁ আৰু মই তাৰপিছৰ পৰা মই ভয় নকৰোঁ যিমান মানুহ থাকিলেও যিমান ডাঙৰ মানুহ ভিৰ থাকিলেও মই গান গাই দিওঁ চবৰ আগত আৰু মই পূৰা মানে ফুল কনফিডেণ্টত মই গান গাওঁ আৰু যিখিনি ৱৰ্ড থাকে সেইখিনি ৱৰ্ড এটা গানত যিখিনি ৱৰ্ড থাকে সেইখিনি ৱৰ্ডৰ যিখিনি মিনিং হয় যিখিনি অৰ্থ হয় এই সকলোখিনি মই বুজোঁ আৰু মই যিখিনি নুবুজোঁ সেইখিনি বুজিবলৈ ফুল চেষ্টা কৰোঁ আৰু মই লাষ্টত গৈ পিনি সেইখিনি মই বুজিব পাৰোঁ আৰু সেইটোৱে গান গোৱাটো মোৰ হবি হয় মই গান গাই ভাল পাওঁ মানে